হয় মোৰ মা দেউতাই যিহেতু গাঁৱলীয়া মানুহ সেইবাবে তেওঁলোক খেতিৰ লগতে জড়িত আৰু দেউতাৰ মই একমাত্ৰ ছোৱালী যিহেতু ঘৰখন ল'ৰা নাই সেইবাবে দেউতাক মই বিভিন্ন খেতিত মই সহায় কৰোঁ ৰোৱা তোলা পৰা ধৰি সকলো কামতে মই দেউতাক সহায় কৰোঁ এতিয়া ৰোৱাৰ ক্ষেত্ৰত যেতিয়া কঠীয়া পাৰিবৰ দিন হয় দেউতাৰ লগত মই কঠীয়া পাৰিব যাওঁ কেতিয়াবা দেউতাৰ লগত কঠীয়া পাৰিব থোৱা ঠাইত মই মৈ টানোঁ আৰু দেউতাৰ লগত যেতিয়া ধান সিচোঁ লগতে মই ধান সিচোঁ তাৰপিছত যেতিয়া কঠীয়া তুলিবৰ হয় মাৰ লগত গৈ কঠীয়া তুলোঁ আৰু সেই কঠীয়া তুলি পথাৰত ৰুবলৈ যাওঁ আৰু মা দেউতাই যেতিয়া পথাৰত কাম কৰি থাকে আলি দিয়ে তেতিয়া মই দেউতাক মই চাহ দিবলৈ যাওঁ আৰু ভাত দিবলৈ যাওঁ আৰু লগতে মই ৰুওঁ আৰু চাহ ভাত সকলো পথাৰতে খাই মা দেউতাক সহায় কৰি কামৰ লগতে সকলো মই সহায় কৰি থৈ আহোঁ ইয়াৰ পাছত বাৰিষা যি যি খেতি হয় দেউতাই কৰে আৰু সেই বাৰীত লগা শাক পাচলিবিলাক দেউতাই বেপাৰী আহিলে বেপাৰীক বিকেও যেতিয়া দেউতা নেথাকে তেতিয়া ময়ে ছিঙি মেলি দি বেপাৰীক পঠিয়াওঁ আৰু সেই বেপাৰীৰ পৰা কিছুমান আমি পইচা পাওঁ তেনেকৈয়ে আমাৰ ঘৰখন চলাই আছোঁ আৰু ধান ৰোৱাৰ ক্ষেত্ৰত ধান ৰোৱাৰ ক্ষেত্ৰতো একেই দেউতাৰ লগতো মই সেই মা দেউতাৰ লগতো মই একেই সহায় কৰি দিওঁ যেতিয়া ধান কাটিব হয় তেতিয়া ৰোৱনি বা দাৱনি আমাৰ নলগায় ময়ে মাৰ লগত মিলি দুইজনীয়ে আমি ধান কাটোঁ আৰু দেউতাই অকলে ডাঙৰি কঢ়িয়াই ডাঙৰি কঢ়িওৱাৰ ক্ষেত্ৰত মই বাৰু সহযোগ নিদিওঁ ধান কটাৰ ক্ষেত্ৰতে মাক মই লাগি দিওঁ তাৰপাছত দেউতাই অকলেই ধান কঢ়িয়ায় ধান কঢ়িয়াই আনি আমি গৰুৰে মৰণা মাৰোঁ গৰুৰে মৰণা ক্ষেত্ৰত মৰণা মৰাৰ ক্ষেত্ৰত মই দেউতাক খুব সহায় কৰোঁ দেউতাৰ যেতিয়া ভাগৰ লাগে ময়ে কৰোঁ ঘূৰাওঁ আৰু ধান জোকাৰোঁ বা কেতিয়াবা ভৰিৰে ধান মাৰিবলগীয়াও হয় কম ডাঙৰি পালে তেনেকে মই ভৰিৰে ধানো মাৰিছোঁ আৰু ধান জোকাৰি ধান বস্তাত ভৰাই একেবাৰে নিৰ্দিষ্ট স্থানত থৈ মই খেৰ জোকাৰি খেৰ ভঁৰালত থওঁ ঠিক তেনেকে খৰালি যেতিয়া আহে খৰালি আমাৰ বাম খেতিও কৰা হয় বাৰীতে সেউজীয়া শাক পাচলি লগোৱা হয় এই ধৰা লাই পালেং ইত্যাদি ইত্যাদিবিলাক তেনেকেই আৰু বা বেপাৰী আহিলে তেনেকে বেচোঁ নিজে খাওঁ আৰু ঘৰত কৰা পাচলিৰ সমান কেতিয়াও নহয় সেইবিলাক খাই আমাৰ নিজৰ স্বাস্থ্যও ভালে থাকে আৰু বজাৰৰ পৰা কিনি অ অনা পাচলিত যিহেতু আজিকালি ইমান ভেজালে হয় সেইবাবে নিজৰ ঘৰত কৰাখিনিৰ নিচিনা কেতিয়াও হ'বই নোৱাৰে তেনেকেই আমি জীৱন যাপন পাৰ কৰি আছোঁ খেতি কৰি আৰু